ডিছ কল ইজ নাও ৰেকৰ্ডেড হেল্ল' এনেই আছো তুমি কি কৰি আছা অঁ অঁ ভালেই তোমাৰ ভালনে অঁ অঁ কৰি দিয়া একদম আৰু তোমাৰ লগত কথা পাতি মোৰ হা ইমান ফোন কৰিছা

অঁ বাকী তোমাৰ ধৰাচোন ধৰা ৰ'বা ৰ'বা বাকী তোমাৰ খবৰ খাতি কোৱাছোন অঁ মানে তুমি এইটো টপিকৰ ওপৰত মানে ডিচকাছ কৰিম বুলি মোক ফোন কৰিছা মানে অঁ ঠিক আছে কোৱা তেনেহ'লে মানে কেনেকুৱা ধৰণৰ কি টপিক মানে মোক অলপ কোৱা আৰু আমি দুজনীয়ে শ্বেয়াৰ কৰি মানে কেনেকুৱা ধৰণৰ কি চলিউশ্ব্য়ন দিব পাৰোঁ

ধৰা আমি মেইন কথা হয় মানে আমি সকলোকে মানে কি হয় আৰু বিশেষকৈ মানে কি হয় আমাৰ শিক্ষা থাকিলে মানেহে আমাৰ মানে কি হয় মানে প্ৰত্যেকজন ব্যক্তিয়ে নহ্ শিক্ষাৰ জৰিয়তে মানে তেওঁলোকৰ মানে জ্ঞানবিলাক পায় নহ্ কাৰণ আমাৰ গাঁও অঞ্চলৰ মানে বেছিভাগ মানে মানুহে কি হয় তোমাৰ বিশেষভাৱে অশিক্ষিত হয় নহ্ আৰু অশিক্ষিত হোৱাৰ বাবে তেওঁলোকৰ কি হয় বাহিৰা মানে যিটো নলেজ আৰু সেইটো তেওঁলোকৰ নাথাকে নহ্ আমি মেইন কথা হৈছে আমি ধৰা গাঁও অঞ্চলৰ মানে প্ৰত্যেকজন জিলাৰ বা ধৰা প্ৰত্যেকজন ঘৰৰ মানে একোজন হ'লেও ব্যক্তি মানে শিক্ষিত হোৱাটো মানে বিচাৰোঁ প্ৰথম মেইন কথা হয়নে নহয় কোৱাচোন সেইটো আৰু এই মেইন কথা আমি শিক্ষিত হ'লেহে মানে তেওঁলোকে ধৰা এইবিলাক কাজিয়া পেচাল মানে বিভিন্ন ধৰণৰ সুৰাপান বা মদ্য়পান ব্যৱহাৰ কৰা এইবিলাক সিহঁতে নাকচ কৰিব নহ্ মানে শিক্ষাটো থাকিলেহে এইবিলাকৰ ওপৰত মানে তেখেতলোকে বিভিন্ন ধৰণে মানে ক'ব পাৰিব যে এইটো নকৰিবা এইটো কৰিলে মানে ইয়াৰ ফলত কিবা হ'ব বা তেনেকুৱা ধৰণৰ কিবা কিবি হ'ব নহ্ ত' মানে কি হয় সেইটো কাৰণে আমি ইয়াৰ বাবেই প্ৰত্যেকজন মানে প্ৰত্যেকৰ ঘৰত বা প্ৰত্যেকজন প্ৰত্যেকৰ ঘৰৰ পৰা প্ৰতিজনকৈ ব্যক্তিক আমি কি কৰিব লাগিব অঁ উচিত শিক্ষা দিব লাগিব নহ্ তাৰ পৰাহে আমি বাকীখিনি আৰম্ভ কৰিম তুমি কোৱাছোন এনেই তুমি কেনেধৰণৰ কি বিচাৰা এই ক্ষেত্ৰত

অঁ মানে কি হয় এইবিলাক মান তোমাৰ সমাধান কৰাৰ ক্ষেত্ৰত তুমি ঠিকেই ভাবিছা দেই মানে এখন তোমাৰ ৰাজহুৱাভাবে সভা পতাটো বাৰু এইটো আৰু তোমাৰ এইটো মানে কথাটো ইয়াৰ ক্ষেত্ৰত মানে নিয়োজিত কৰাটো বহুত বেছি ভাল আছে হা কাৰণ সভাখন মানে যদি আমি ধৰা গাঁৱৰ ধৰা মানে অঞ্চলৰ যদি দুজনমান শিক্ষিত ব্যক্তি যদি এই সভাখন মানে আয়োজন কৰে আৰু সভাত যদি গাঁৱৰ পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে আহি অংশগ্ৰহণ কৰে তেতিয়া মানে কি হ'ব আৰু সভাখনৰ জৰিয়তে যদি আমি এটা এটা বাৰ্তা তেওঁলোকক দিওঁ যে এই ধৰা মদ্যপান বা সুৰাপান কৰাৰ ফলত যে আমাৰ একোটা পৰিৱেশ নষ্ট হোৱাৰ লগতে আমাৰ পৰিয়ালটো মানে বিকশিত হোৱাত অসুবিধা হয় নহ্ কেনেকৈ কি হ'ব আমি এইবিলাক কেনেকৈ এৰাব পাৰোঁ এই ক্ষেত্ৰত আমি মানে এক মানে হেৰি কৰিব লাগিব বাৰ্তা তেওঁলোকক দিব লাগিব সভাখনৰ জৰিয়তে আৰু আমি সভাখন পাতি মেলি আৰু কি কৰিব লাগিব সিহঁত মানে তেখেতলোকক আমি বাৰ্তাটো দিয়াৰ পিছত আমি সিহঁত মানে চাব লাগিব যে কিমানখিনি এই ক্ষেত্ৰত মানে মানুহবিলাক আগবাঢ়িছে ধৰা আমি বহু দিনৰ মূৰত গাঁওখনত গৈছোঁ বা আমি থকা গাঁওখনতে যদি এনেকুৱা এটা পৰিৱেশ হয় নহ্ আমি সেইটোতো ঠিক কৰিবই লাগিব নহ্ কাৰণ সেইটো আমাৰ কৰ্তব্য কাৰণ আমি যদি নকৰোঁ ত' গাঁওখনৰ উন্নতিটো দিশটো মানে উন্নতিৰ ক্ষেত্ৰতকৈ মানে অৱনতি হ'ব নহ্ সেইকাৰণে আমি মানে ধৰা এইবিলাক দিশসমূহ চাব লাগিব তুমি কি বুলি ভাবা যে ধৰা আমি সভাখন পাতিলোঁ সভাখন পতাৰ পাছতেই যদি এই বাৰ্তাসমূহ পোৱাৰ পিছত তেওঁলোক মানে জ্ঞানী হ'ব বা তেওঁলোকে সেইবিলাক মদ্য়পান বা সুৰাপান ব্যৱহাৰ নকৰা বা নোখোৱাত মানে তেওঁলোক মানে থমকি যাব বা ৰৈ যাব বুলি তুমি নিশ্চিত হোৱানে এই ক্ষেত্ৰত

এই তোমাক মই সুধিছোঁ যে তুমি মানে আমি সভা পাতিম যে সভা সভা পতাৰ ক্ষেত্ৰত মানে কি হয় তোমাৰ এই আমি সকলো ধৰণৰ বাৰ্তা দিলোঁ মানে তেখেতলোকক ক'লোঁ যে এইটো নকৰিবা সেইটো নকৰিবা কিন্তু এইবিলাক মানে কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সেই উচিত শিক্ষাটো পাব বা জ্ঞান পাব বুলি তুমি মোৰ মতে ভাবানে নে আৰু ইয়াতকৈও মানে বিশেষ মানে কিবা ব্যৱস্থা তুমি গ্ৰহণ কৰিব বিচাৰা

সেইটো হয় বাৰু সেইকাৰণে আমি মানে অলপ মানে এইবিলাক ক্ষেত্ৰত মানে সজাগ হ'ব লাগিব এই আৰু ইয়াৰ ক্ষেত্ৰত আৰু এটা মানে তোমাৰ মানে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ দেই ধৰা এই গাঁও অঞ্চলবিলাকত খুব মানে তোমাৰ মদ্য়পানৰ এইবিলাক বজাৰ বিপণীসমূহ বহে নহ্ আমি এইসমূহ বিপণী মানে কিবা আৰু নাইকিয়া কৰিব বা সিহঁতক মানে বিপণীসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত তুমি কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবা নেকি কাৰণ মেইন কথাটো হৈছে এই বিপণীসমূহৰ পৰাইতো আমাৰ পৰিৱেশ বিনষ্ট হয় নহ্ মাদকদ্ৰব্য় সু সেৱন কৰি কিমান অশান্তি কৰে মানুহে এই ক্ষেত্ৰত মানে এই বিপণীসমূহৰ পৰা বস্তু ক্ৰয় কৰাৰ ফলত নহ্ এই ধৰা ঘৰখনৰ কিমান অৱনতি ঘটিছে ধৰা ধৰ ধৰা মানে ঘৰৰ মানুহ কিছুমান মানুহে নহ্ ধৰ এই ঘৰৰ মানে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় সামগ্ৰীসমূহোচোন এই ক্ষেত্ৰত মানে তোমাৰ আনক দিবৰ কাৰণে বা এই দ্ৰব্যসমূহ সেৱন কৰিবৰ বাবেই বিক্ৰী কৰিছে ত' মানে আমি ভাবোঁ এই সুৰা বিপণীসমূহ বন্ধ কৰা কৰিব লাগে নেকি মোৰমতে তুমি কি ভাৱা কোৱাচোন

অঁ সেইটো হয় বাৰু কাৰণ আমি এইবিলাক বন্ধ কৰিব লাগিব গাঁৱে গাঁৱে আমি মিটিং দিব লাগিব বা মিটিং বা সভা একেটাই নহ্ আমি এইবিলাক সভা পাতিব লাগিব সভাখনৰ যোগদি জনাব লাগিব আৰু গাঁৱৰ বিভিন্ন ধৰণৰ দুই এজন ব্যক্তি ওলাই মানে গাঁৱৰ মানুহৰ ঘৰে ঘৰে গৈ আমি এইবিলাক দিশ দেখুৱাব লাগিব কাৰণ আমাৰ মেইন কথাটো হৈছে যে আমি এতিয়া যিটো টপিকৰ ওপৰত পাতিছোঁ সেইটো টপিক হৈছে আমাৰ সুৰাসেৱন বন্ধ কৰা নহ্ অঁ সুৰাসেৱন নিষেধ কৰা আৰু নিষেধ কৰি আমাৰ অঞ্চলটো মানে উন্নতি ঘটোৱা কথাটো তুমি এইটোৰ ওপৰতে ক'ব বিচাৰিছানে তেনেহ'লে আমি মানে কি হয় এই সুৰা বিপণীসমূহ বন্ধ কৰিম আৰু ইয়াৰ উপৰিও আমি বিভিন্ন ধৰণৰ মানে ধৰা মানে মই এতিয়া কথাবোৰ মানে এই ভালকৈ এনেকৈ তেনেকৈ ক'ব পৰা নাই তুমি এই পাৰা যদি কিবা কোৱাচোন সেইটোৱে হ'ব সেইটো হয় বাৰু আৰু কিবা তুমি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ভাবা নেকি অঁ আমি আমি তুমিও অকল এই ক্ষেত্ৰত আগবাঢ়িব নোৱাৰোঁ মানে আমি আমি দুগৰাকীয়ে মানে আগবাঢ়ি দিম কিন্তু এই ক্ষেত্ৰত আগবঢ়াবৰ মানে এই সভাখন আগবঢ়াবৰ কাৰণে আমি কালি মানে আমি গাঁও অঞ্চলৰ বিভিন্ন ধৰণৰ শিক্ষিত ব্যক্তিসকলৰ ওচৰত যাম নহ্ শিক্ষিত বুলি নহয় আৰু ধৰা গাঁওখনৰ বয়সস্থৰ পৰা আদি কৰি আমাৰ নৱপ্ৰজন্মৰ যিসকল মানে ল'ৰা ছোৱালী আছে সিহঁতকো মাতিম সভাখনত কাৰণ সিহঁতৰে আমাৰ ভৱিষ্যত প্ৰজন্মৰ এটা দিশ নহ্ আৰু সিহঁতৰ জৰিয়তে আমি মানে সভাখন অনুষ্ঠিত কৰিব লাগিব আৰু আমি কৰি মেলি মানে কি কৰিম সভাখন অনুষ্ঠিত কৰিম আৰু কেইটা বজাত কি হয় তুমি মোক জনাবা

ঠিক আছে বাৰু হ'ব দিয়ক ঠিক আছে